ঘৰতে আছোঁ কি কৰিছ অঁ তাকে কি কৰিবি বাৰু কিবা বিহু চিহু পাতিব লাগিছিলে নহয় এইবাৰ

অঁ গোটেই মানুহখিনিৰ পৰা কিবা এটা তুলিব লাগিব নহয় পইচা চইচা এই শাক পাচলি কিবা কিবি ল'ব লাগিব আৰু লগতে হেৰিও ছিংগাৰ টিংগাৰো মাতিব লাগিব অঁ এতিয়া পাতিহাঁহ ৰাজহাঁহ ব্ৰইলাৰ গোটেইখিনি আনিব লাগিব বৰালি বৰালি মাছো আনিব লাগে অঁ অঁ তাকে আৰু বেলেগ কিবা কিবি অঁ হেৰি আকৌ

তাকে প্ৰতিঘৰে পাঁচশ ছশকৈ তুলিব লাগে আৰু এখন লিষ্টখন বনাব লাগিব তই আহিবিছোন আমাৰ ঘৰলৈ এদিন আৰু মানুহ কেইজনমানকো উঠাব লাগিব

অঁ

তাকে কি কৰে আৰু অঁ তাকে সেইবিলাক আনিব লাগিব সেইবিলাকে প্ৰতিযোগিতা পাতিব লাগিব এই ৰাতিলৈ ছিংগাৰো আনিব লাগে কাক আনিলে ভাল হয় আৰু গাঁৱৰ ৰাইজে কাক বিচাৰে সেইটো আলোচনা কৰিব লাগিব সবেই মিটিং এখন দি অঁ তাকে

হ'ব বাৰু দে তেন্তে এতিয়া পিছত ফোন কৰিবি